হয় আমাৰ অঞ্চলত মানে বিভিন্ন ধৰণৰ অনুষ্ঠান উদযাপন কৰা হয় আমি বিশেষকৈ বিহু উদযাপন কৰোঁ এই বিহুত আমি সকলোৱে আনন্দ উৎসাহেৰে পালন কৰোঁ আমি এই বিহুটো আচলতে এই এই বিহু তিনি আমি মেইন বিহু তিনিটা উদযাপন কৰোঁ মাঘ বিহু বহাগ বিহু আৰু কাতি বিহু ইয়াৰ ভিতৰত আমি আমাৰ আটাইতকৈ প্ৰিয় বিহুটো হ'ল মাঘৰ বিহু আমি মাঘৰ বিহুত মানে বিভিন্ন ধৰণৰ খাদ্য বিভিন্ন ধৰণৰ খাদ্য মানে আমি বিশেষকৈ সকলোৱে মিলি একেলগতে ভোজ খাওঁ ইয়াত আমাৰ গাহৰি মাংসটো বেছি প্ৰিয় আমি মাঘৰ বিহুত গাহৰি মাংস বেছিকৈ খাওঁ আমি পিছদিনাখন মানে আমি সকলোৱে মেজি জ্বলাওঁ আৰু আমাৰ মাঘৰ বিহুত মানে মাঘৰ বিহুত আমি হেৰি ভেলাঘৰ সাজোঁ বিভিন্ন ধৰণৰ ভেলাঘৰ সাজোঁ ঘৰ সাজোঁ বিভিন্ন ধৰণৰ ষ্টাইলত সাজোঁ আমি ভেলাঘৰবোৰ আমি ইয়াত সকলোৱে বহুতো আনন্দৰে নাচোঁ কৰোঁ মুকলি বিহুও পালন কৰোঁ এই বিহুত বাহিৰৰপৰা বহুতো পৰ্যটক আহে তেওঁলোককো বিভিন্ন ধৰণেৰে সা সন্মান কৰা হয় তেওঁ তেওঁলোকে তেওঁলোকেও মানে বাহিৰৰপৰা আহিও তেওঁলোকে মানে খেল খেলতো সেইটো তেওঁলোকে অংশগ্ৰহণ কৰিব বিচাৰে এই খেলত আমি বিশেষকৈ মানে কুকুৰা যুঁজ পাতোঁ তাৰপিছত আৰু এনেকৈ কলগছ এজোপাত তেল সানি দিয়ে তাৰ ওপৰত এটা হাঁহ থাকে সেই হাঁহটোক কোনে বগাই গৈ সেই গছজোপাত বগাই গৈ কোনে হাঁহটো আনিব পাৰে তাক প্ৰথম পুৰষ্কাৰ দিয়া হয় এনেধৰণৰ আমি আৰু মাঘৰ বিহুত বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ খেল ধেমালি পাতোঁ এই বিহুত বিভিন্ন ধৰণৰ পৰ্যটকসকলেও অংশগ্ৰহণ কৰে তেওঁলোকে তেওঁলোকে আচলতে সেই বিহুত কিছুমানে কৰিব পাৰেও আৰু কিছুমানে নোৱাৰেও অংশ মানে জিকিবও নোৱাৰে কিছুমানে পাৰে তাৰপিছত ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ মুকলি বিহু পাতা পাতোঁ তাৰপিছত খেল ধেমালিও পাতোঁ এইকেইটা হৈ গ'ল আকৌ কি হৈ গ'ল তাৰপিছত হেৰি খাদ্যৰ আমি খাদ্যও আচলতে ইয়াৰ উপৰি পিঠাপনা পিঠাপনা সকলোৱে মিলি একেলগৰে মিলি বিভিন্ন ধৰণৰ পিঠা বনাওঁ যেনে লাড়ু পিঠা খোলাত দিয়া পিঠা বিভিন্ন ধৰণৰ আৰু মাঘৰ বিহুত সাঁজৰ পানীও উলিওৱা হয় সকলোৱে মিলি খাওঁ ইয়াৰ উপৰিও আমি পূজাও পাতোঁ পূজাতো বিভিন্ন ধৰণৰ পূজাতো বিভিন্ন ধৰণৰ আনন্দ উৎসৱেৰে পালন কৰা হয় আমি সকলোৱে মিলি পূজা চাবলৈয়ো যাওঁ তাত মঞ্চত চবেই আমি অংশগ্ৰহণো কৰোঁ তাৰপিছত আমি হেৰি পূজাত আচলতে বেলুন বেলুন লওঁ আমি বেছিকৈ জেলেপি খাওঁ এনেদৰে বিভিন্ন ধৰণৰ আনন্দ উচ্ছাসেৰে আমি পূজা চাবলৈয়ো যাওঁ তাৰপৰা আহোঁ আছে পিছত আৰু এই পৰ্যটকসকলে আহে আৰু সকলোৱে তেওঁলোকে তেওঁলোকেও অংশগ্ৰহণ কৰে পূজাটো তাৰপিছত